হেল্ল' অঁ কোৱাচোন ক'ত কেনেকে চাবলৈ যোৱা হয় এতিয়া কিমান দূৰলৈ যোৱা বিহুটো চাব লাগেই বছৰৰ বস্তু যেতিয়া অঁ অঁ চিংগাৰ বাহিৰৰ বাহিৰৰ চিংগাৰ আহিব মানে অঁ অঁ সেইটোৱেই গাড়ীখন বন্দবস্ত কেনেকে কি হয় সুধি পুছি লোৱা কিমান কেনেকে দিব লাগে কিমান সময়ত যাব লাগে কিমান সময়ত আহিব পাৰিব এনেওটো ধৰক এতিয়া ঘৰৰ গৃহস্থালী মানুহ খাই বৈ ওলাই মিলি যাব লাগিব সোনকালে গতিকে কিমান সময়ত যাব আমি খবৰ খাতিবোৰ পাব লাগিব আৰু মানুহ মানুহ কিমান অঁ সেইটোৱেই সেইটোৱেই আৰু কোন কোন কেনেকৈ যায় তোমালোকৰ মানুহ মানুহ চাই লোৱা কোন কোন কেনেকৈ মানে যাবলগীয়া হয় আমাৰো গাড়ীখন ধৰ ফুল হেৰি হ'লে সিহঁতৰ লাভ এটাই হয় আৰু গৈও ভাল লাগে মানুহ সৰহ হ'লে বিহু মেলাৰ কথাহে আৰু অঁ তাকে হেৰি বতৰ বাতৰিটো অকণমান চাই ল'বা বতৰৰ বেছি বৰষুণ হ'লেতো আৰু গৈ লাভ নাই অঁ বতৰটো এতিয়া ঠিকে আছে বাৰু তথাপিও ক'ব নোৱাৰি নহয় চাই লৈ পেলাই হিচাপতো কৰি ভাড়া কৰি লৈ হিচাপতো দিবা মোক আৰু কেনেকৈ কি দিব লাগে কিমান সময়ত যাব কথাটো মোক ক'লে তেতিয়া মোক ল'ৰাই নি পেলাই অকণ আগবঢ়াই থৈ আহিবগৈ আৰু

অঁ অঁ বাৰু হ'ব দিয়া